হেল্ল' কেবিডৰৰ পানীগাওঁ টেম্পু ষ্টেণ্ড হয়নে অঁ মই মানে এই পানীগাঁৱলৈ যোৱা টেম্পু এখনতে আহিলোঁ ঘৰলৈ আহিছিলোঁ তাৰপৰা এঙাৰখোৱাতে নামি ঘৰ পালোহি ঘৰ পাই চাওঁ যে মোৰ মণি পাৰ্চটো নাই মণি পাৰ্চটোত মানে বহুত লাগলী লাগতিয়াল মানে নথি পত্ৰ আছিলে কাগজ এতিয়া মানে মই চিন্তাই লাগিছে গতিকে গাড়ীৰ পৰা নামোঁতেও মই ভবা নাছিলোঁ মণি পাৰ্চটো যে থাকি আহিব কিন্তু এতিয়া মই ড্ৰাইভাৰজনৰ নামটোও নুশুধিলোঁ আৰু বিশেষকৈ মই টেম্পুখনৰ মানে গাড়ী নাম্বাৰটোও নাচালোঁ এতিয়া অনুগ্ৰহ কৰি মোৰ এই পানীগাঁৱলৈ যিখন টেম্পু ষ্টেণ্ডৰ পৰা ওলাইছিলে মানে অহা যিখন টেম্পু আছিলে সেই টেম্পুখনৰ মানে যোগাযোগ কৰি পিনি মোক এই খবৰটো জনাবচোন মোক মানে বিশেষকৈ মই জৰুৰী কাগজ পত্ৰখিনি মানে কাৰণে চিন্তা হ'ল গতিকে মোক সেইখিনি উলিয়াই দিলে মই মানে সুখী হ'ম আপোনালোকে চেষ্টা কৰকচোন অকণমান